ঘৰত পোহা চৰাই মানে বুলি ক'বলৈ গ'লে এতিয়া যিবিলাক লোকেল মুৰ্গী সেইবিলাকৰ মানে এটা মানে মাহে মাহে বেমাৰ আহে বেমাৰটো মানে নহ'বৰ কাৰণে তিনিমাহৰ মূৰে মূৰে মানে প্ৰত্যেকটো কুকুৰাক ভেকচিন মৰা হয় ভৰিৰ যিটো মানে তপিনা বুলিয়ে কৈছোঁ তপিনা বুলি কোৱা হয় সেই তপিনাত মানে মানে প্ৰতিটোত মানে কুকুৰা এনেকে তপিনাত ভৰাই ভৰাই চিৰিঞ্জৰ দ্বাৰা মানে বেজি দিয়া হয় যাতে বেমাৰটো যাতে নাহে সেনেকৈ সেই বেমাৰটোৰ কাৰণে দিয়া হয় দিয়া হয় আৰু চৰাই মানে কুকুৰাটো কুকুৰা হওক বা হাঁহ কুকুৰা ক্ষেত্ৰত মানে গঁড়ালটো মানে খুব মানে ধুনীয়াকে আমাৰ বাঁহৰ গঁৰাল বনাই দিয়া হয় গঁৰালটো মানে লেতেৰা হৈ থাকিলে বেমাৰটো সাধাৰণতে হ'ব পাৰে চৰাইটোৰ সেইকাৰণে মানে ধুনীয়াকে যিবিলাক মানে লেতেৰা ন পাখি চাখি মাৰে মানে গঁৰালৰ ভিতৰত কেতিয়াও ভাত পানী দিব নালাগে দানা চানা মানে গঁৰালৰ ভিতৰত দিওঁতে মানে এটা পাত্ৰত দিব লাগে যাতে মানে তলত পৰি সিহঁতৰ মানে গাত মানে একো ধৰণৰ বীজাণু লাগি বেমাৰ আজাৰ নহয় সেইটো কাৰণে আমি সজাগতা হ'ব লাগিব নিজেই সজাগতা হ'ব লাগিব আৰু হাঁহ ক্ষেত্ৰত হাঁহে হাঁহৰ মানে গঁৰালটো মানে কুকুৰাৰ লগত মানে সম্পূৰ্ণ বেলেগ হয় ন হাঁহ গঁড়ালো বেলেগ থাকে মানে ক্ষেত্ৰত কিছুমান একেলগত থয় মানে ক্ষেত্ৰত মানে বেলেগকে থ'ব লাগে আৰু হাঁহৰ বস্তুটো হৈছে হাঁহে বহুত লেতেৰা কৰে সেইকাৰণে মানে হাঁহ বস্তুটো যেতিয়া মানে সিহঁতৰ মানে গুটো শুকাই যায় কোৰে মানে ধুনীয়াকে চুঁচি মানে গঁৰালটো চাফা কৰি থাকিব লাগে তেতিয়া মানে ইমান এটা মানে বেমাৰ আজাৰ হ'বলৈ সুবিধা নাপায় যিহেতু ভেকচিন মৰা থাকেই আৰু মানে প্ৰতিমাহে ভেকচিন মাৰিব লাগে সেনেকে মাৰিলে বেমাৰ আজাৰটো হ'বলৈ ইমানখিনি সুবিধা নাপায় এতিয়া ব্ৰইলাৰৰ কথা ক'বলৈ হ'লে যিটো ব্ৰইলাৰ চৰাই সেই চৰাইটো মানে প্ৰথম প্ৰথম যেতিয়া আহে ন সিহঁত বহুত সৰু থাকে সিহঁতৰতো পতককে ঠাণ্ডা হ'লে সিহঁতৰ বেমাৰ হৈ যাব পাৰে সেইকাৰণে মানে তাত তম্বুৰ ভিতৰত মানে ঘেৰাও কৰি তম্বুৰ ভিতৰত থোৱা হয় দিনতো সেনেকে মানে ৰ'দ পাবলৈ অলপ দেৰি মেলি মানে ঘেৰাটো খুলি দিয়া হয় আৰু ৰাতি হ'লে সম্পূৰ্ণ ঘেৰাওটো তিৰ্পাল দি ঢাকি দিয়া হয় যাতে সিহঁতৰ ঠাণ্ডা নোসোমাই সেই ঠাণ্ডা সোমালে মানে সিহঁতৰ কি হ'ব পাৰে

ঘৰুৱা মানে হালধি হয় সেই হালধিটো আনি ধুনীয়াকে মানে ধুই পখালি পিচি চেনিৰ লগত মিক্স কৰি সিহঁতক তিনি চাৰিদিন খাবলে দিয়া হয়

আমাৰ ক্ষেত্ৰত গঁৰালত সোমাওঁতে আমি মানে তাত এযোৰ বাহিৰৰ চেণ্ডেল থওঁ সেই চেণ্ডেলযোৰ মানে পিন্ধি মানে মানে মানে ভিতৰত থওঁ আমি যাতে বাহিৰৰ চেনেল যে ভিতৰলে নিনো ভিতৰলে নিলে যাতে মানে এতিয়া আমি বাহিৰত থাকিলে ন বিভিন্ন জেগাত ঘূৰি ফুৰো তাৰ ধূলি মাকতি চেনেলত লাগি যায় ফলত মানে সিহঁত যিটো বস্তু ব্ৰইলাৰ হোৱা নিচেই মানে সাধাৰণ কুমলীয়া হয় মানে সিহঁতৰ বেমাৰটো মানে পটককে সিহঁতি টানি লয় মানে সেইকাৰণে আমি কি কৰোঁ গঁড়ালৰ ভিতৰত এযোৰ চেণ্ডেল ৰাখোঁ চেণ্ডেলযোৰ আমি যোনযোৰ চেণ্ডেল আমি বাহিৰত পিন্ধো য'তে ত'তে ঘূৰি ফুৰা হয় ধূলি মাকতি লাগি থাকে সেইযোৰ যাতে আমি ভিতৰলে কেতিয়াও নিনো সেইযোৰ খুলি আৰু যোৱাৰ মানে ভিতৰলে যোৱাৰ আগতে আমি এটা মানে বাচনত মানে পানী ৰাখোঁ মানে পানীটোক পটাচ পানী বুলি কোৱা হয় এটা গামলাত ৰখা হয় সেই পটাচ পানীত আমি ভৰিখন ধুই আমি ভিতৰত যাওঁ তাকো চেণ্ডেলযোৰ পিন্ধি আৰু বীজাণু নহ'বৰ কাৰণে তাত মানে চূণ চটিওৱা হয় চূণ চূণ চটিয়াই ধুনীয়াকে সাৰি মচি মানে তাৰ আগতে মানে চূণ চটিওৱাৰ আগতে মানে প্ৰথমতে সাৰি ল'ব লাগিব তাৰপিছত মোহাৰি মোহাৰি পেনে ওপৰত যিবিলাক আমি এইবো ভুচি আৰু হেৰি ভুচি ভুচি বুলিয়ে কৈছোঁ ধানৰ পতান ভুচি বা কাঠৰগুৰা দিওঁ সেইখিনি আধা লাগে পাৰোঁ আৰু আমি যোনখিনি ঠাইত অহা যোৱা কৰোঁ সেইখিনি ঠাইত পূৰা তলত মানে প্ৰথম প্ৰথম চূণ মাৰি লওঁ ভুচি দিয়াৰ আগতে তলৰ পৰা চূণ মাৰি লওঁ যাতে একো যাতে বীজাণু নাথাকে বীজাণুৰ ফলত যাতে কুকুৰাটোৰ যাতে একো ক্ষতি নহয় তাৰ কাৰণে আমি নিজে চেফচাইড হৈ লওঁ বীজাণুনাশক কৰাই লওঁ চূণ মাৰি বীজাণু মৰাৰ পিছত আমি যেতিয়া গঁৰালত সোমাওঁ মানে যোনে সোমাওঁ লাগিলে পটাচ পানী প্ৰথম প্ৰথম ভৰিখন ধুই লোৱা হয় ভৰি ধুইয়ে আমি ভিতৰত সোমাওঁ ভৰিখন ধুই ভিতৰত সোমোৱাৰ পাছত আমাৰ তাত সম্পূৰ্ণ চেণ্ডেল টেণ্ডেল বেলেগকে থাকে সেইটোতো হ'লে সেনেকে মানে নিজে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ সোমাব লাগিব কৰা য'ৰ তৰ পৰা আহি যধেমধে মানে সোমালে কুকুৰাটোৰ গাত পতককে বীজাণুটো টানি ল'ব পাৰে সেইকাৰণে আমি নিজেও ছেফচাইট হ'ব লাগিব আৰু এটা বেমাৰ আছে আপোনাৰ কিডনী বুলি আছে দেই এই কিডনীটো মানে মানে যেতিয়া মানে মানে চৰাইটোৱে পানী কমকে খায় তেতিয়া মানে এই লক্ষণটো মানে দেখা দিয়া সাধাৰণতে যেতিয়া মানে বস্তুটোৱে পানী কমকে খাব এতিয়া মানুহৰ ক্ষেত্ৰতো পানী কম খালেই ন কিবা এটা বেমাৰ সাধাৰণতে হৈ যায় তেনেক্ষেত্ৰত চৰাইৰ ক্ষেত্ৰতো একেই ব্ৰইলাৰ চৰাইৰ ক্ষেত্ৰত হৈছে যেতিয়া সিহঁতক ঠাণ্ডা হয় পানী দিয়াৰ মানে পানীটো ঠিকে দিয়া হয় দিওঁতে সিহঁতি মানে কিছুমানে মানে পানীটো কমকে খায় এই পানীটো মানে কমকে খোৱাৰ ক্ষেত্ৰত মানে এইটো মানে কিডনী বুলি কোৱা হয় বেমাৰটো এই কিডনীটো হ'লে সাধাৰণতে আমি সিহঁতক দুদিনমান গৰম পানী দি দিব লাগে আৰু গৰম পানী দিয়াৰ উপৰিও যিটো মানে গাঁৱলীয়া কিছুমান দৰৱ মানে বনৌষধ বুলিয়ে কৈছোঁ নামটোকে আছে দুপৰ টেঙা পাত এই দুপৰ টেঙা পাতটো মানে এই মানে বহুত ক্ষেত্ৰতে ভাল যেনে ধৰক মানুহৰ ক্ষেত্ৰতো ভাল এনেকে মানে এই দুপৰ টেঙাটো আনি ধুনীয়াকে ধুই পখালি পিচি একদম পূৰা মানে সম্পূৰ্ণকে একদম মানে মিহি হোৱাকে পিচি সম্পূৰ্ণ মিহি হোৱাকে পিচি দিব লাগে পিচি পানে পানীৰ লগত মানে ভাল ফিল্টাৰ যিটি পানী দিব নালাগে জধে মধে ভাল পানীৰ লগত ফিল্টাৰ পানীৰ লগত দি ধুনীয়াকে দৰৱটো পিচি মেলি মিক্স কৰি লগত বাল্টিঙত মিক্স কৰি সিহঁতক ডিংকাৰত দিয়া হয় আৰু এই বেমাৰটো সাধাৰণতে পোন্ধৰ দিনৰ মানে যেতিয়া মানে সৰুৰ পৰা লাগে ন সৰুৰ পৰা লাগিলে বেয়া মানে তেতিয়া মানে বহুত কুকুৰা মৰ্তেলিটি হৈ যায় সেইকাৰণে আমি নিজেই আগতীয়াকে সজাগ সচেতনতা হ'ব লাগিব মানে হ'লেহে মানে বস্তুটো আমি মানে মৰাৰ পৰা আমি হাত সাৰিব পাৰিম সেই ক্ষেত্ৰত সেইকাৰণে সজাগ হৈ মানে যিকোনো এতিয়া বেমাৰ হওক ন ঔষধটো মানে আমি আগতীয়াকে জানিব লাগে সেনেকে মানে ঔষধটো দিয়া হয় দিয়াৰ ঔষধটো দিয়া হয় ঔষধটো দিলে তেওঁৰ মানে কুকুৰাটো মানে এঘাৰ পৰা পঁচিছ দিনলৈকে এইটো মানে মৰ্টেলিটি দি হৈ থাকে ন তেতিয়া যদি আপুনি যিটো দুপৰটেঙা পাত সেই দুপৰ টেঙা পাতটো গাঁৱতে পায় সাধাৰণতে সেই দুপৰ টেঙা পাতটো ধুনীয়াকে ধুই মেলি পিচি মানে পানীৰ লগত দি দিলে মানে তাৰ পৰা মানে প্ৰতিষেধক পাব পাৰি সাধাৰণতে দেই প্ৰতিষেধক পোৱাৰ পাছত এইটো হৈছে এক নম্বৰ হৈছে এইটো কুকুৰা ক্ষেত্ৰত হৈছে এইটো ভেকচিন প্ৰতিমাহে মানে তিনিমাহৰ মূৰে মূৰে ভেকচিন মাৰিব লাগে তপিনাত সেইটো সেনেকে সেই তাৰ পৰা সেইটো প্ৰতিষোধক মানে প্ৰতিষোধক হৈ গ'ল তাৰপাছত আমি গঁৰালবোৰ ভালকে চাফ চিকুণ কৰি ৰাখিব লাগে তাৰপিছত যেতিয়া ব্ৰইলাৰ ক্ষেত্ৰত হওক আমি যাহা তাহাঁ সোমাব নালাগে বাহিৰৰ চেণ্ডেল ভিতৰলে নিব নালাগে আৰু ভিতৰলে যোৱাৰ আগতে যাতে বেমাৰটো নহয় তাৰ কাৰণে আমি নিজে এটা গামলাত যিটো পটাছ পাই ন কিনিবলৈ পটাচৰ পেকেট আনি পানীত মিক্স কৰি তাত ভৰিখন ধুইহে আমি ভিতৰত সাধাৰণতে পৰা ক্ষেত্ৰত সোমাব লাগে সোমাওঁতে তাত সোমোৱা বাহিৰৰ মানে চেণ্ডেল কেতিয়াও ভিতৰত মানে পিন্ধি সোমাব নালাগে সাধাৰণতে নহ'লে মানে তাৰ ক্ষেত্ৰত বহুতো বীজাণু যাব পাৰে বীজাণু গ'লে কুকুৰাটোৰ দিগদাৰ হ'ব মৰ্টেলিটি হ'ব তাৰ আগতে আমি নিজে চেফচাইড হ'ব লাগিব চেফচাইড হয় এইবিলাক মানে কাৰণ মানে আমি মানিব লাগে যেনে

হালধিটো চেনি পানী হালধিটো পূৰা ধুনীয়াকে ধুই মেলি খুন্দি চেনিৰ পানীৰ লগত মিক্স কৰি দিব লাগে দিয়াৰ পাছত চেনিৰ পানীটো এনেকে ধুনীয়াকে গৰম পানী কৰিব নালাগে সেইটো কিন্তু ঠাণ্ডা পানী আৰু হালধি দিব লাগিব হালধি দিয়াৰ পিছত দিব লাগে তাৰপিছত যিটো হৈছে এতিয়া কিডনী কিডনীটো মানে হ'লে মানে হোৱাৰ আগতে নিজে চেফচাইড হ'ব লাগে তাৰ আগতে আমি কি কৰিব লাগিব যিটো দুপৰ টেঙা থাকে ন গাঁৱত সেই দুপৰ টেঙা পাতটো খুন্দি ধুনীয়াকে ধুই মানি খুন্দি পানীত মিক্স কৰি আমি কুকুৰাবিলাকক খুৱাব লাগিব তেতিয়া তাৰ ফলত মানে সেই মানে ৰোগ হ'লেও মানে তাৰ কিছুমান উপায় থাকে ন সেই উপায় অৱলম্বন কৰিলে আমি সাধাৰণতে হাত সাৰিব পাৰি সেয়েহে আমি সকলো বস্তু মানে যিকোনো হওক গৰু ছাগলী হওক হাঁহ কুকুৰা হওক মানে যি বস্তু পুহো তাৰ আগতে আমি সমস্যাটো জানি লোৱাটো ভাল সেয়েহে আমি সকলো বস্তু মানে পোহোঁতে সজাগতা হয় তাৰ ৰোগ হোৱাৰ আগতে আমি চিকিৎসাটো জানি ল'লে ভাল হয় আৰু দেই

কিডনী হ'লে দিব লগাটো সাধাৰণতে হৈছে দুপৰ টেঙা যিটো আমাৰ গাঁৱবিলাকত থাকে ন দুপৰ টেঙা পাত সেই দুপৰ টেঙা পাতটো ধুই মেলি ধুনীয়াকে খুন্দি পানীৰ লগত মিক্স কৰি ডিংকাৰত দি দিলে তাৰ পৰা আমি প্ৰতিকাৰ পাব পাৰোঁ